অসমীয়া উৎসৱ বিহু বিহু তিনি প্ৰকাৰৰ বহাগ বিহু মাঘৰ বিহু কাতি বিহু বিহুত আমি স সকলোৱে ঘৰে ঘৰে তিলপিঠা নাৰিকলৰ লাডু পকা মিঠৈ বৰপিঠা ঘিলাপিঠা এনেধৰণৰ বস্তু সামগ্ৰী আমি বনাওঁ খোলা পিঠাটোক তিলপিঠা বুলি কোৱা হয় তিলপিঠা তিল গুৰ আৰু বৰা চাউলেৰে বনোৱা হয় বৰপিঠা কোমল চাউলেদি বনোৱা হয় পকা মিঠৈ নাৰিকলৰ লাডু তিলৰ লাডু মুড়ি লাডু সকলো ধৰণৰ বস্তু বনোৱা হয়